হয় আমাৰ ঘৰত ফুলৰ বাগিচাও আছে ৰঙা জবা বগা জবা তগৰ ফুল আকৌ হেৰি কপৌ ফুলো আছে গোলাপ ফুলো আছে আৰু বিভিন্ন ধৰণৰ ফুলো আছে আৰু এই ফুলখিনি আকৌ মোৰ সৰুকৈ কালী মন্দিৰ আছে তাতো মই ব্যৱহাৰ কৰোঁ পূজা পাতল দিওঁ আৰু বাকী ওচৰৰ মানুহখিনিও আহে ইটো ফুল দিয়া কেনে পূজা আছে পূজালৈ দিওঁ তেনেকুৱা তেনেকৈ নিনিবি বুলিও নকওঁ মই সেয়াও দিওঁ আৰু মোৰ দিনে ৰাতিয়ে মই পূজা পাতলো কৰোঁ সন্ধিয়া গধূলি এ তেনেকৈ কৰোঁ আৰু ফল আছে ফল কঁঠাল আছে লেচু আছে ঔটেঙা আছে অমৃত চাগৰৰ কল আছে আৰু জলফাইও আছে সেইখিনিও বিক্ৰী কৰি পেলাইও মই বহুতখিনি পইচা ইনকম কৰিব পাৰোঁ সেয়াও বিক্ৰী বাট্টা কৰোঁ সকলোখিনি কৰোঁ মই সেইখিনি